হেল্ল' হয় কওকচোন হয় হয় মই ভৱেশ বুঢ়াগোহাঁয়ে কৈছোঁ অঁ শুনিছোঁ কওক হয় মই ভৱেশ বুঢ়াগোহাঁয়ে কৈ আছোঁ হয় হয় হয় ধন্যবাদ আপুনি মাজুলীৰ বিষয়ে হয় জানিব বিচৰাত মই নথৈ অনন্দিত হৈছোঁ প্ৰথমে হয় হয় মই প্ৰথমে আপোনাক মাজুলীৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মাজুলীৰ এজন বাসিন্দা হয় হয় মাজু মাজুলী হৈছে আমাৰ বৃহৎতম নদীদ্বীপ তাৰ চাৰিওপাশে ব্ৰহ্মপুত্ৰ নদীয়ে বেৰি আছে গতিকে তাৰ প্ৰকৃতি পৰিৱেশ খুব মনোৰম আৰু বিশেষকৈ সত্ৰনগৰী বুলি ক'লে মাজুলীক জনা যায় গতিকে মাজুলীৰ মানুহসকলে বিশেষকৈ আমাৰ শংকৰ মাধৱৰ অমৰ সৃষ্টি সত্ৰীয়া বৰগীত ভাওনা ইত্যাদিক লৈ যথেষ্ট ব্যস্ত হৈ থাকে গতিকে সত্ৰনগৰী হিচাপে আপুনি আউনীআটি গড়মূৰ সত্ৰ আদি উল্লেখযোগ্য বহুতো সত্ৰ তাত আপোনালোকে চাব পাৰিব সেই সত্ৰৰ বিষয়ে আপোনালোকৰ কিছুমান জ্ঞান লাভ কৰিব তাৰ যোগেদি আপোনাৰ ৰিচাৰ্ছৰ কাৰণে খুব ভাল হ'ব গতিকে আপুনি আহিলে খুব ভাল পাব আপুনি কেতিয়া আহিব আপুনি কেতিয়া আহিব ৰিছাৰ্চ কৰিবলৈ নিশ্চয় আপুনি আহিব মাত্ৰ অহাৰ আগদিনা আপুনি ফোন কৰিব মই আপোনাক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম ঠিক আছে হ'ব দিয়ক হ'ব ঠিক আছে অ'কে ঠিক আছে আৰু সবিশেষ জানিব হ'লে আপুনি মোক ফোন কৰিব ঠিক আছে দিয়ক